শোণিতপুৰৰ জলবায়ু অসমৰ জলবায়ুৰ দৰে একেই কিন্তু ইয়াত বৰষুণৰ পৰিমাণ বাকী ঠাইৰ তুলনাত বহুত কম দেখা পোৱা যায় গৰমটো বৰ বেছি অনুভৱ হয় হয়তো ব্ৰহ্মপুত্ৰৰ পৰা বহু ওপৰত ঠাইখন বা চহৰখন থকাৰ কাৰণে এনে হোৱা বুলি ধাৰণা কৰিব পাৰি গৰম দিনত অতিকৈ গৰম হয় বৰষুণৰ পৰিমাণটো কম হয় আৰু উৎকট গৰমত থাকিব নোৱাৰা অৱস্থা হয়